অ জেঠাই হেৰি বিশাললৈ যোৱাৰ কথা আছিলে যে

এ পাছবেলা যাম আকৌ ৰ'দটো বৰ চোকা যে অ বহুত আনিবলৈ আছে অ মোৰো আছে অ'ফাৰো দি আছে অ বস্তুবোৰ ভাল অ এই পাকঘৰৰ বস্তু কেইটামান ল'বলৈ আছে অ অ অ আছে অ অ মোৰ এই ল'ৰালৈ হাগিচ চাগিচ আনিবলৈ আছে তাত অ'ফাৰত যে

অ ভাল হ'ব এই ডাঙৰ ভাইৰ লগতে যাম ডাঙৰ ভায়ো ঘৰতে থাকিব কাইলৈ

অ হেৰি এইটো কি বুলি কয় আপুনি আমাৰ ঘৰলৈকে ওলাই আহিব নহ'লে

এই ল'ৰাটো ভাল অ এই অ'ফাৰটো দি থাকোঁতে মানে কৰিলে ভাল আৰু হয়নে বাৰু অ হ'ব দিয়ক